হেল্ল' দাদা মই এখন কেব বুক কৰিছিলোঁ দুৱৰা চুকৰপৰা জগন্নাথ মন্দিৰলৈ ডিব্ৰুগড়ৰ হয় মই তাতেই ৰৈ আছোঁ কিন্তু এতিয়া এটা মই মেচেজ পালোঁ যে কেবখন আহি ইতিমধ্যে পাইছেহি কিন্তু মই দেখা নাই ওচৰে পাজৰে চাইছোঁ মই দেখা নাই হয় আপুনি যদি দুৱৰাচুক পাইছে মই দুৱৰাচুকতে আছোঁ হয় মই আপোনাক দেখা নাই আপুনি নহ'লে এটা কাম কৰক দুৱৰাচুকৰপৰা অকণমান আগতে এটা তেল ডিপো আছে এশ মিটাৰ আগত আপুনি তালৈ গুচি আহক তাত অকণমান সুবিধা হ'ব অঁ আপুনি তালে আগ আগবাঢ়ি আহক মই তাতে উঠিম হয় আপুনি আগবাঢ়ি আহক মই তেল ডিপুলৈ আগুৱাই গৈছোঁ আপুনি আহক ঠিক আছে হ'ব হ'ব ধন্যবাদ